ব্যৱসায় আৰম্ভ কৰিবলৈ মই কোনো বিশেষ শিক্ষা লোৱা নাছিলোঁ কিন্তু মই মোৰ স্বামীৰপৰাই পৰামৰ্শ লাভ কৰিছিলোঁ দেখিছিলোঁ তেওঁ তেওঁ এজন ব্যৱসায়ী আছিল তেওঁ কেনেকৈ ব্যৱসায় আৰম্ভ কৰি আগবাঢ়ি গৈছিল আৰু তেওঁৰপৰা অনুপ্ৰাণিত হৈয়ে হৈয়ে মই এতিয়া নিজে এখন নিজে এতিয়া এটা ব্যৱসায় সৰুকৈ আৰম্ভ কৰিছোঁ আৰু এই ব্যৱসায়ৰপৰাই মই মোৰ পৰিয়াল চলাই আছোঁ নানা ধৰণৰ দৰকাৰী বস্তু যিবিলাক দৰকাৰী বস্তু লাগে এইবিলাক মই মোৰ ব্যৱসায়ত লৈছোঁ আৰু এনেকৈ মই মোৰ ব্যৱসায় আগবঢ়াই লৈ গৈ আছোঁ